আমাৰ ঘৰৰ ওচৰতে ষ্টেডিয়াম এটা আছে নতুনকে বনালে কিন্তু তাত ফুটবল খেলিব পাৰি ক্ৰিকেট খেলিব পাৰি লাইট ছাইট আৰু চব বস্তুৰ যোগান তাত মানে ব্যৱস্থা কৰা আছে খেলিবলৈ ভাল পিছটো বৰ ধুনীয়াকে বনাইছে ক্ৰিকেট পিছটো ফুটবল খেলিবলৈ খেলৰ ফুটবল গ্ৰাউণ্ডটো বৰ ধুনীয়াকে বনাইছে তাত আপোনাৰ মানুহ বহিবলৈ কাৰণে বৰ ধুনীয়া সা সুবিধা আছে ৰাতি খেলিবলৈ লাইটৰ ব্যৱস্থা আছে ড্ৰেছিং ৰুম ৰুম আছে মেডিকেল টিমৰ কাৰণেও ৰুম আছে গোটেই বস্তুখিনি তাত আছে আমাৰ ষ্টেডিয়ামটোত নতুনকে বনিছে তাত আমি খেলা ধূলা ল'ৰা ছোৱালীখিনি কৰে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে খেলা ধূলা কৰি থাকে তাত বহুত ধুনীয়া বহুত ধুনীয়া সুবিধা আছে মানে ষ্টেডিয়ামটোত তিনিমহলীয়া বুকে বনাইছে আৰু এখন এনে আৰু এখন বনাবলৈ লৈছে কিন্তু খেলিবলে ভাল হৈছে তাত ৰাতি খেলিম বুলি ক'লেও আপোনাৰ ধুনীয়াকে লাইট জ্বলি থাকে ক্ৰিকেট খেলিবলে বৰ ধুনীয়া পিছটো বৰ ধুনীয়া ফুটবলৰ গ্ৰাউণ্ডটো বৰ ধুনীয়া নেট চেট লগোৱা আছে তাত আমি খেলোঁ ভলীবল হয় কেতিয়াবা ভলীও খেলিবলগীয়া খেল হয় তাৰ কিনাৰত আপোনাৰ ষ্টেডিয়ামৰ কিনাৰত মানে আপোনাৰ বেডমিণ্টন খেলিবলৈ কাৰণে তাতো সুবিধা কৰি দিছে আৰু এটা ষ্টেডিয়াম আছে তাত আপোনাৰ ষ্টেডিয়াম নহয় এইটো তাত চুইমিং টুইমিং সেইবিলাক শিকায় সেইটোও আছে তাত গ্ৰাউণ্ডত এটা গ্ৰাউণ্ডত সেইবিলাক তাত শিকাই থাকে আৰু ল'ৰা ছোৱালীবিলাকে যায় প্ৰেক্টিছ কৰে তাত খেলিবলৈ ল'ৰা ছোৱালীবিলাক গ্ৰাউণ্ডটোত খেলে সকলোৱে খেলি থাকে